হেল্ল' অঁ হেল্ল' অ' এতিয়া মানে হেৰি এইটো কিহৰ ওপৰত ক'বলৈ ক'লে মোক টুৰিজিমৰ ওপৰত অ' এই কিবা ট্ৰেভেলাৰ্ছৰ কথা যে কৈছিল মই দাৰ্জিলিং তেনেকৈ যোৱাৰ চিন্তা কৰিছোঁ মোৰ ফেমিলি আৰু দুটা ফেমিলি যাব লগত আৰু দহজনৰ ভিতৰত আৰু

মই গোলাঘাটৰ পৰা যাম

মই ভাবিছোঁ যে গুৱাহাটীৰ পৰা বাকীখিনি ব্যৱস্থা কৰিব লাগে আৰু এতিয়া ইয়াৰ পৰা গৈ ট্ৰেইনতে গুৱাহাটীলৈ গুচি গ'লোঁ

অ'

হয়

হ'ব হ'ব